অঁ হয় অঁ অঁ

অঁ জানো বাৰু মই বনাবলৈ অঁ কি কি পিঠা বনাম অঁ মোৰ মানে চাউল আছেই ঘৰতে বগা পিঠা বনাবলৈ অঁ নাৰিকল দুটা আনি দিলেই হ'ব চেনিও আছে ঘৰতে

মই উৰুকা দিনা বনাম তুমি উৰুকা দিনা দি থৈ যাবাহি বস্তু কেইটা অঁ মা কি হৈছে গা বেয়া বুলি ক'লা

অঁ নালাগে মই নিজে পাৰিম বাৰু বনাবলৈ মালপোৱা কেইটামানো বনাই দিম

অঁ মোৰ হোৱাটচএপতে দি দিম বাৰু অঁ হ'ব